হয় আমাৰ বিদ্যালয়ত পুথিভঁৰাল আছিল মই বন্ধু বান্ধৱীহঁতৰ লগত পুথিভঁৰালত কিতাপ পঢ়িছিলোঁ কিতাপসমূহ হ'ল মৌচাক ৰংমন বুঢ়ীআই সাধু ককা দেউতাৰ নাতি ল'ৰা আৰু আলোচনী বসুন্ধৰা ইত্যাদি